মই মাংস বনাই ভাল পাওঁ মই মাংস বনাওঁ প্ৰথমতে মই পিয়াজ কাটি লওঁ পিয়াজ কাটি মই আলু দুটা কাটি লওঁ লৈ জলকীয়া আদা নহৰু এইখিনি একে লগত মই পিচি লওঁ লৈ মানে মাংসখিনিৰ লগত সানি লৈ মাংসখিনি প্ৰথমতে মই অলপ লাল কৰি ভাজি লওঁ ভাজি লৈ মই তাৰ পিছত পিয়াজ দিওঁ পিয়াজ দি আকৌ অলপ ভাজো ভাজি পিয়াজটো আধা ভজা হোৱাত মানে মই আলুখিনি দিওঁ আলুখিনি দি অকমান লাৰি ঢাকনিখন মাৰি থৈ আকৌ অকণমান লাৰি দি আকৌ ঢাকোন মাৰি থওঁ ঢাকোন মাৰি থৈ ঢাকোনটো গুচাই আকৌ মই লাৰি দি অলপ পানী ছটিয়াই দিওঁ পানী ছটিয়াই দি ঢাকোন মাৰি দিওঁ ঢাকোন মাৰি দি মই আকৌ লাৰি থাকো লাৰি থাকি থাকি আকৌ পানী দি কিনে মই মানে তাৰপিছত মাংসখিনিত যিটো মচলা দিব লাগে মই সেই মচলাটো দি লাৰি চাৰি মই মাংসখিনি নমাই থৈ দিওঁ তাৰে পিছত মই পনীৰ বুট মটৰ এইখিনি মই ভিজাই থৈ দিওঁ ভিজাই থৈ মই সেইখিনি পনীৰখিনি অকমান ভাজি লওঁ ভাজি মই সেইখিনি থৈ আকৌ আলু মটৰ কাবুলি বুট এইখিনি মই ভাজি লৈ পানী অকমান দি সেইখিনি মচলা দি কিনে ভাজি লৈ মই সেইখিনি হেৰি কৰি থৈ পানীত সিজাই লৈ তাৰপিছত মই পনীৰখিনি দিওঁ দি মানে মই সেইখিনি হোৱা হোৱা কৰি থৈ দিওঁ তাৰপিছত মাছ মই প্ৰথমতে তেলখিনি বহাই দি তেলখিনি পুৰা গৰম কৰি মাছটোত ৰং গুড়া সানি মাছখিনি মই ভাজি লওঁ ভাজি লৈ একদম অলপ টাইট কৰি ভাজি সেইখিনি গুচাই থৈ মই আকৌ আলু ভাজি লওঁ আলু ভাজি লৈ অলপ পানীত আলুটো সিজাই তাৰপিছত মানে মই আলুখিনি হেতাৰে হেচি ভাঙি দি আলুখিনি উতলাই মচলা পাতি দি কেনে তাৰপিছত মাছখিনি মই আলুৰ আঞ্জাত ঢালি দিওঁ দি অলপ উতলাই মচলা পাতি দি এনেকে মই মাছখিনি মাছৰ আঞ্জাটো তেনেকে হোৱা কৰো আৰু তাৰপিছত এইখিনিয়ে কৰি মানে মই ভালো পাওঁ আৰু লাহে ধীৰে মই এইখিনি মানে নিজৰ মনৰ মতন কৰি লাহে ধীৰে মই সেইখিনি বনাই থাকোঁ আৰু বনাই মানে মই ভাল পাওঁ খাইও ভাল পাওঁ তেনেকে বনাওঁ মোৰ বনোৱাৰ আইটেম সেইটোৱেই